প্ৰশুধন বীমাৰ জৰিয়তে আমি কি উপকৃত হ'ব পাৰোঁ প্ৰশুধন হৈছে আমাৰ এই ছাগলী এটা যদি আমি পোহো ছাগলী যদি আমি বীমা কৰি ৰাখোঁ তেতিয়া সেই ছাগলীটো যেতিয়া হঠাতে কিবা মৃত্যুমুখত পৰে বা কিবা ব বেমাৰ আজাৰত পৰে তেতিয়া সেই বীমাৰ জৰিয়তে আমি সেই পশুধনৰ মূল্যটো আমি ঘূৰাই পাব পাৰোঁ আৰু সেই পশুধনৰ যি আমি বীমা এইবিলাক এই বীমাবিলাক আমি প্ৰস্তুত কৰোঁ সেই বীমাৰে আমি ব বিমাৰে আমি সেই উপকৃত হ'ব পাৰোঁ কাৰণ যদি এটা গৰু হ'লেও বা ম'হ হলেও যিয়েই নহওক নদীত আজিকালি বানপানীত বহুত গৰু ম'হ উটি যায় সেই গৰু ম'হ উটি যোৱাৰ ফলত আমি আকৌ সেই বস্তুটোতো আৰু ঘূৰাই নাপাওঁ যদি আমি সেই বীমাৰ কৰি থওঁ তেতিয়া আমি তাৰ পৰা বীমাৰ পৰা উপকৃত হওঁ